হয় আমি এতিয়া খেতি কৰিবলৈ বিভিন্ন ধৰণৰ সঁজুলি ব্যৱহাৰ কৰিব পাৰোঁ নাঙল আমি এতিয়া ব্যৱহাৰ কৰিব পাৰোঁ নাঙলটো কাঠৰ পৰাই মানে ধৰক বনায় নাঙলটো কাঠ কাঠে দিয়ে বনায় কাঠত আকৌ বাঁহ মানে যোগ কৰি নাঙলটো বনোৱা হয় তাৰ পৰা নাঙলটো আমি হাল বাবৰ কাৰণে ব্যৱহাৰ কৰোঁ বিশেষকৈ পথাৰত হাল বোৱাৰ কাৰণে আমি নাঙলটো ব্যৱহাৰ কৰোঁ আকৌ তাৰ পিছত যুঁৱলি যুঁৱলি থাকিলে যুঁৱলিটো আমাৰ বাঁহৰ পৰাই নিৰ্মাণ কৰা হয় যুঁৱলিটো আমি গৰুৰ কাণত দিওঁ মানে নাঙলটো বান্ধি ৰখিবৰ কাৰণে যুঁৱলিটো আমি ব্যৱহাৰ কৰোঁ তাৰ পিছত আমি মৈ মৈ ব্যৱহাৰ কৰোঁ আমি খেতিৰ কামত মৈখন আপোনাৰ বাঁহৰ পৰাই বনোৱা হয় তাত মৈখন আপোনাৰ কোনোবা কিবা গধুৰ বস্তু দি পেলাই মাটিটো সমান কৰিবৰ কাৰণে মৈখন ব্যৱহাৰ কৰা হয় আকৌ তাত থাকিলে ধুমুচ মাৰি ব্যৱহাৰ কৰোঁ আমি মানে কেতিয়াবা কিছুমান ধৰক হাল বোৱাৰ পিছত কিছুমান আমাৰ মাটি মানে চপৰা যিটো সম্পূৰ্ণ ধৰক সমান বা হেৰি নহয় মৈ মাৰিলেও তো সেইটো আমি ধুমুচটোৰ দ্বাৰা আমি মাটিটো সমান কৰিবৰ কাৰণে ধুমুচটো ব্যৱহাৰ কৰোঁ ধুমুচটো আমি গাঁৱত বাঁহ আৰু কাঠেৰে বাঁহ এডালত মানে কাঠটো দুজোগ কৰি আমি ধুমুচটো বনাওঁ তাৰ পিছত আমি জবকা ব্যৱহাৰ কৰোঁ খেতি পথাৰৰ কামত জবকাটো আমি জাবৰ মানে মৈ চৈ বোৱাৰ পিছত বা কেতিয়াবা হাল চাল ধৰক বোৱাৰ পিছত আমি জাবৰ চাবৰ আঁতৰাবৰ কাৰণে জবকাখন ব্যৱহাৰ কৰোঁ জবকাখনে টানি আমি জাবৰ চাবৰ অঁতৰাও আকৌ কেতিয়াবা পুলি চুলি হোৱাৰ পিছতো ধৰক কিনাৰত যিকোনো গছ বন বা অকণমানি অকণমানি কিছুমান গছ বেয়া গছ মানে হয় সেইখিনি আঁতৰাবৰ কাৰণে আমি জবকাখন ব্যৱহাৰ কৰোঁ আকৌ আমি পানী সিঁচিবৰ কাৰণে ধৰক কেতিয়াবাতো আমি এইখন পানী সিঁচিবৰ কাৰণে হেৰি ব্যৱহাৰ কৰোঁ আমাৰ বাল্টিং এটা ধৰক বাঁহ এডাল লগাই তেনেকৈ বনাই আমি পানী সিঁচিবৰ কাৰণে তেনেকৈ ব্যৱহাৰ কৰোঁ তাৰ পিছত আকৌ ধৰক যেতিয়া আমাৰ ধান চান খেতি কৰোঁ ধান চান হোৱাৰ পিছত মানে যেতিয়া পকে পকাৰ পিছত আমি কাচিখন ব্যৱহাৰ কৰোঁ মানে ধান চান কাটিবলৈ ৰোৱনীসকলে দাৱনীসকলে ধানটো কাটিবৰ কাৰণে কাচিখন ব্যৱহাৰ কৰে তাৰ পিছত আকৌ যেতিয়া ধৰক দাই মেলি হোৱাৰ পিছত আমি ওখোনটো ব্যৱহাৰ কৰোঁ মানে ওখনটো বাঁহৰ পৰাই বনোৱা হয় ওখনোটো আমি হেৰি কামত ব্যৱহাৰ কৰোঁ যেতিয়া ধৰক মৰণা চৰণা মাৰোঁ আমি বা ট্ৰেক্টৰেও কেতিয়াবা মৰণা চৰণা মৰা হয় ধান চানবোৰ মানে যোনজোপা গছজোপা সেইজোপা লুটিয়াব মেলিব কাৰণে আমি ওখোনটো ব্যৱহাৰ কৰোঁ ওখোনটোৱে ধৰক মানে সেই ধানৰ গছজোপা মানে যেতিয়া কাটি অনা হয় এইটো মানে লুটিয়াই মেলি দিবৰ কাৰণে আমি ওখোনটো ব্যৱহাৰ কৰোঁ